অঁ ছাৰ নমস্কাৰ এইটো মাজুলী বৰগুৰিত লাগিছে অঁ হয় ছাৰ হয় ছাৰ অ কওক কওক

মোৰ বৰ্তমান নাৰ্ছাৰী চলাই আছোঁ তাৰপিছত খেত অঁ খেতি আৰু ৰবি শস্য শালি খেতিৰ বাবে ধৰি লওক মাছ খাল মাছখাল মাটি তাৰপিছত ৰবি শস্য বাবে ধৰি লওক পানী পানী নোলোৱা মাটি অকণ ওখ ওখ চানেকিয়া মাটি তে তেনেকুৱা হ'লে ভাল আৰু মোৰ নাৰ্ছাৰী আছে তাৰপিছত এই নাৰ্ছাৰীত মানে গোটেই হেৰি এটা ছাইড ফুল আছে এটা ছাইড ফল ফুলৰ পুলি আছে গ্ৰেফটিং কৰা তাৰপিছত আৰু এটা ছাইডত ধৰি লওক ভোট জলকীয়া পচাইছোঁ আৰু ভোট জলকীয়া ৰুইছোঁ আৰু ভোট জলকীয়া কিছুমান লাগিছে কিছুমান পকিছে কিছুমান ধৰি লওক পুলি বিক্ৰী কৰিছোঁ তাৰপিছত আকৌ মোৰ মাহেকৰ উৎপাদন আহি থাকে তাৰপিছত এনেই পুলি গ্ৰেফটিং কৰা পুলি চেল হয় শস্যখিনি মোৰ হেৰি তলিৰ পৰাই তেনেকুৱা হেৰি আছে এইটো এইটো এজে পাই পাই পাইকাৰী ৰেটত দিওঁ পাইকাৰী ৰেটত দিওঁ আৰু গাঁৱলীয়া খুচুৰা দুটা তিনিটা গ'লে তাপা লৈ লৈ আহিব পাৰে আৰু মোৰ ৰবি শস্যটো আহে চাৰি বিঘা নাৰ্ছাৰীখন আছে দুবিঘা তাৰপিছত শাল শালি তলি মাটি আছে আঠ বিঘা মই কিছুমান হেৰি মানুহ লগাই দিওঁ নাহ অঁ নাৰ্ছাৰীখনত

অ মই নাৰ্ছাৰীখনৰ পৰাই দি দিওঁ তাৰপিছত হেৰি এইটো শালিখিনি ট্ৰেক্টৰ লগাওঁ তাৰপিছত ৰবি শস্যত সেই ট্ৰেক্টৰো লগাওঁ গৰুহালো লগাই দিওঁ অ প্ৰথম মানে প্ৰথম চাহত ট্ৰেক্টৰ লগাই আকৌ ছেকেণ্ড চাহত ট্ৰেক্টৰ লগাই দিওঁ মানে প্ৰথম চাহত কাঁহী দি দ্বিতীয় চাহত ৰোটা ভিত লগাই দিওঁ তাৰপিছত বাকী অঁ গৰু তাপাছত গৰু গৰুৱে ব্যৱহাৰ কৰোঁ আৰু

সাৰটো মোৰ চব হেৰি পচন সাৰ থাকে পচন সাৰ থাকে কেঁচু সাৰ থাকে এইটো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ মানে মানুহৰ যে ছাইড ইফেক্ট হৈ যায় সেইকাৰণে ৰাসায়নিক ব্যৱহাৰ নাথাকে ঘৰতে মই প্ৰছ প্ৰস্তুত প্ৰস্তুত কৰোঁ এইটো মানে ভামি কম ভামি ভাৰ্মিকম্প'ষ্ট বুলি কয় এইটো হ'ল কেঁচু সাৰ সেইটো অ গেল গেলা জাবৰ জোথৰ কল কলগছৰ ধৰি লওক তামোলৰ নাৰিকলৰ এইবিলাক গোটাই মেলি মেটেকা চেটেকা এইবিলাক দি মেলি এইবিলাক সাৰটো নিজে প্ৰস্তুত কৰোঁ আৰু কেঁচ কেঁচু কেঁচু সাৰটো বাৰু মোৰ হেৰি প্ৰায় বছেৰেকত শ কুইণ্টলমান ওলায় আৰু ঠিকে চলি আছে দিয়া বৰ্তমান

ভাল ভাল হৈছে ভাল হৈছে মই ধৰি লওক ফোনটো ফোন নম্বৰটো বিচাৰিয়ে আছিলোঁ আৰু ধৰি লওক আপুনি ধন্যবাদ চাৰ আকৌ লগ পাম পুনৰ হ'ব ঠিক আছে ছাৰ